হেল্ল' দাদা মই চেভেন হেভেনত কেক এটা অৰ্ডাৰ দিছিলোঁ কেক কেকৰ পেকেজিঙৰ বহুত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে কেকটো বহুত পাতল আহিছে মই যেনেকুৱা অৰ্ডাৰ দিছিলোঁ তেনেকুৱা অহা নাই কেকটো কি ক্ৰিম দিয়া হোৱা নাই কেকটো ভাঙি পেকেজিঙত লেটি পেটি হৈ আছে ইয়াৰ সলনি আপুনি বেলেগ এটা কেক বা মোক পইচা ঘূৰাই দিব পাৰিবনে পাৰিব নেকি হ'লেওতো মইতো মোৰ ভাইটিৰ বাৰ্থডে' কাৰণে কেকটো অৰ্ডাৰ দিছিলোঁ কেকটো যদি মই এতিয়া বাৰ্থডে'ত দিব নোৱাৰোঁ মোৰ ভাইটিৰ বাৰ্থডেটো নহ'ব বহুত মানুহক নিমন্ত্ৰণ দিয়া হৈছে প্লিজ দাদা কিবা এটা কৰক হয়তো মোক আধা পইচা হ'লেও ঘূৰাই দিয়ক নহ'লে কেকটোৰ সলনি বেলেগ এটা কেক দিয়ক মই মোৰ ভাইটিক চাৰপ্ৰাইজ দিবলৈ কেকটো অৰ্ডাৰ দিছিলোঁ কিন্তু এনেকুৱা আহিব বুলি ভবা নাছিলোঁ প্লিজ কিবা প্ৰকাৰে সহায় কৰক কেকটো নতুনকৈ সৰু কেক এটা হ'লেও বনাই দিয়ক প্লিজ দাদা অকণমান চেষ্টা কৰিব নহ'লে মোৰ বহুত লোকচান হৈ যাব নহ'লে বহুত আলহী আহিব সিহঁতক মই কি বুলি ক'ম আপোনাৰ ওচৰত অনুৰোধ যে আপুনি যেনেকেই নহওক হয়তো মোক কেকৰ আধা পইচা হ'লেও ঘূৰাই দিয়ক নহ'লে মোক তাৰ সলনি নতুন কেক এটা দি দিয়ক যাতে মই বাৰ্থডে'টো এটেণ্ড কৰিব পাৰোঁ ধন্যবাদ